মানুহ এজন যেতিয়া নিজৰ ঘৰখনৰ পৰা ওলাই যায় কৰ্মসূত্ৰে তেতিয়া হয়তো তেওঁ নিজৰ শিপা বা ঘৰখনৰ কথা ইমানকৈ ভবা নাভাবে কিন্তু পৰৱৰ্তী সময়ত তেওঁ যেতিয়া বাহিৰত গৈ পেলাই এটা সফলতা অৰ্জন কৰে বা কিবা এটা কামত মনোনিবেশ কৰা আৰম্ভ কৰে লাহে লাহে তেওঁ পিছলৈ তেওঁ নিজৰ ঘৰখনৰ কথা বা গাঁওখনৰ কথা বা শিপা বুলি কওঁতে যিটো তেওঁৰ মূলতঃ ঠাই সেই ঠাইখনৰ প্ৰতি এটা ভাৱ ভাৱৰ আবিৰ্ভাৱ হয় লাহে লাহে যাৰ ফলত তেওঁ পুনৰ সেই জাগালৈ আহিব বিচাৰে বা তাৰ যিবোৰ পুৰণি স্মৃতিবোৰ থাকে বিদ্যালয়ত পঢ়া লগৰীয়াবোৰৰ লগত খেলা ধূলা কৰা ফুৰিবলৈ যোৱা কাম কৰা সেই সকলোবোৰ তেওঁৰ মনলৈ স্মৃতিৰূপে আহিবলৈ ধৰে আৰু ফলস্বৰূপে তেওঁ এটা সময়ত আহি পেলাই সেই পুনৰ সেই ঠাইলৈ নিজৰ শিপালৈ এবাৰ ঘূৰি চাব বিচাৰে বা আহি পেলাই ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ চলি আছে সেইবোৰ অনুভৱ কৰি চাব বিচাৰে